উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত মুখ্য সাংস্কৃতিক পাৰ্থক্যবোৰ বুলি যদি ক'বলৈ যাওঁ ভাষা খাদ্য কাপোৰ বতৰ ৰাজনীতি ভৌগোলিক দিশ সকলো ক্ষেত্ৰতে পাৰ্থক্য দেখিবলৈ আমি পাওঁ আৰু সেই পাৰ্থক্যসমূহ আমি যদি এফালৰ পৰা ক'বলৈ যাওঁ ভাষাৰ ক্ষেত্ৰতে হওক উত্তৰ ভাৰতৰ মুখ্য ভাষা হ'ল হিন্দী আৰু দক্ষিণ ভাৰতৰ ভাষা হ'ল তামিল তেলেগু কানাড়া মালায়ালম উৰিয়া ইত্যাদি এই দুই ভাষাৰ মাজত কোনো ধৰণৰ মিল আমি দেখিবলৈ নাপাওঁ খাদ্যৰ ক্ষেত্ৰতো ঠিক সেইদৰে যথেষ্ট পৰিমাণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় উত্তৰ ভাৰতৰ লোকসকলৰ প্ৰধান খাদ্য হ'ল ৰুটি আৰু পৰঠা আনহাতে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান খাদ্য হ'ল ভাত ইদলি দোছা চম্বৰ উত্তৰ ভাৰতৰ লোকসকলে তেওঁলোকৰ খাদ্যত সাধাৰণতে মিঠাতেল ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আনহাতে দক্ষিণ ভাৰতৰ লোকসকলে তেওঁলোকৰ খাদ্যত প্ৰায় নাৰিকলৰ তেল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় এইক্ষেত্ৰত এটা কথা চাব লাগিব যে উত্তৰ ভাৰতত সৰিয়হৰ উৎপাদন যথেষ্ট পৰিমাণে বেছি হয় আনহাতে দক্ষিণ ভাৰতত নাৰিকলৰ উৎপাদন যথেষ্ট পৰিমাণে বেছি হয় গতিকে খাদ্যৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ পাৰ্থক্য আহি পৰে বস্ত্ৰ বা কাপোৰৰ ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ উত্তৰ ভাৰতৰ লোকসকলৰ পৰম্পৰাগত যিখিনি বস্ত্ৰ সেইসমূহ হ'ল কুৰ্টা পাইজামা চুইজাৰ আনহাতে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বস্ত্ৰ হ'ল শাৰী আৰু ধূতি বতৰৰ বা ভৌগোলিক দিশৰ পৰাও যথেষ্ট পৰিমাণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় উত্তৰ ভাৰতৰ বতৰ হ'ল উষ্ণ আৰু শুকান আনহাতে দক্ষিণ ভাৰতৰ বতৰটো যদি আমি ক'বলৈ যাওঁ দক্ষিণ ভাৰতৰ বতৰ হ'ল গৰম আৰু সেমেকা উত্তৰ ভাৰতত তুলনাত দক্ষিণ ভাৰতত যথেষ্ট পৰিমাণে বৰষুণ হয় তামিলনাডুত বছৰৰ দুবাৰকৈ বাৰিষা হোৱা দেখা যায় আৰু তামিললাডুৰ লগতে সমগ্ৰ দক্ষিণ ভাৰতত যথেষ্ট পৰিমাণে বৰষুণ হয় তামিলনাডুকে ধৰি সমগ্ৰ দক্ষিণ ভাৰতক তিনিওফালৰ পৰা সাগৰেৰে ঘেৰি আছে গতিকেনে তাত যথেষ্ট পৰিমাণৰ বৰষুণ সেইকাৰণে হোৱা দেখিবলৈ পোৱা যায় আৰু উত্তৰ ভাৰতৰ উত্তৰ ভাৰতৰ ভূ পৃষ্ঠৰ দিশৰ পৰা চাবলৈ গ'লে সমগ্ৰ অঞ্চলটো উত্তৰ ভাৰতৰ সমভূমি আনহাতে দক্ষিণ ভাৰতৰ ভূ পৃষ্ঠ হ'ল পাহাৰ পৰ্বতেৰে আগুৰি থকা আৰু উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গছ গছনিৰ পৰিমাণ যথেষ্ট বেছি আৰু দক্ষিণ ভাৰতত চিৰসেউজীয়া অৰণ্যৰে আৱৰি থকা দেখিবলৈ পোৱা যায় গছ গছনিৰ ক্ষেত্ৰতো উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত যিখিনি যথেষ্ট পৰিমাণে গছ গছনি আছে গতিকে ভাষা খাদ্য কাপোৰ বতৰ ভৌগোলিক দিশ সকলো ক্ষেত্ৰতে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত যথেষ্ট পাৰ্থক্য আমি দেখিবলৈ পাওঁ